মোৰো আটাইতকৈ ডাঙৰ সফলতা বুলিবলৈ ঠিক তেনেকুৱা স্পেচিয়েল একো নাই কিন্তু মই সফলতা আছে প্ৰতিটো কামৰেই সফলতা পোৱা যায়েই যদিহে সেই কামটো ভাল দৰে কৰা যায় ভাল কামৰ সদায় ভাল সফলতা আছে আৰু ভাল কাম কৰি ভাল সফলতা অৰ্জন কৰিব পাৰিলে নিজকেই গৌৰৱ অনুভৱ কৰিব পাৰি মান প্ৰতিজন মানুহৰে ভাল সফলতা থাকে আৰু ভাল সফলতা অৰ্জন কৰিবও লাগে তেতিয়া নিজেও গৌৰৱ কৰিব পাৰি লগতে ঘৰখনৰো গৌৰৱৰ কথা বা ওচৰ চুবুৰীটোৰো গৌৰৱৰ কথা এনেকুৱা মই সফলতা বুলিবলৈ ক'লে মোৰ ঘৰখনৰখনেইতেই মোৰ সফলতা কাৰণ ঘৰখন চোৱা চিতা কৰি ভাল দৰে ৰখাটো এটা দায়িত্ব আমাৰ গতিকে ঘৰখনৰ সফলতাই নিজৰ সফলতা বুলি ভাবিব পাৰি